ইয়াতে বিভিন্ন গভৰ্ণমেণ্ট প্ৰাইভেট স্কুল্চ আছে ব'ৰ্ড আমাৰ আছে ছেবা চিবিএছই আৰু আইচিএছচি মানুহে আজিকালি হেৰি প্ৰীফাৰ কৰে চিবিএছচি বোৰ্ডটোৱেই বেছিকৈ প্ৰীফাৰ কৰে ছেবা স্কুল বহুত কমি আহিছে গভৰ্ণমেণ্ট স্কুলবোৰ ছেবা হয় আৰু ইংলিছৰ ভিতৰত ছেইণ্ট মেৰীজ গুৱাহাটীখন ছেবা হয় আগতে যিমান কম্পিটিশ্বন আছিল আজিকালি অলপমান ছেবা বোৰ্ডৰ সেইটো কমিছে আজিকালি ছেবা আৰু চিবিএছইৰ মাৰ্কচবোৰ প্ৰায় একেই হয় আগতে ছেবা বোৰ্ডত মাৰ্কচবোৰ অলপমান কমকৈ উঠিছিল আৰু চিবিএছইৰ পাৰ্চেণ্টেজ বহুত হাই হৈছিল হাই আছিল স্কুল্ছ ছেবা চিবিএছই ৰ ভিতৰত যিবোৰ মানে নাম কৰা স্কুল গুৱাহাটীৰ হয় সেইকেইটা চাউথ পইণ্ট আছে এক্সেল স্কুল আছে সংস্কৃতি আছে তাৰপিছত চেইণ্ট মেৰীজ আছে ডনবস্কো আছে ছ' এইবোৰ চব চিবিএছই স্কুল্চ হয় মই ছেবা বোৰ্ডৰ পৰাই এইছ এছ এল চি পাছ কৰিছিলোঁ ইনফেক্ট এইছ এছো মই ছেবা বোৰ্ডৰ পৰাই পাছ কৰিছিলো অলপমান বস্তুবোৰ তেতিয়া বেলেগ আছিল আমাৰ কিছুমান চাবজেক্ট চিবিএছই ৰ লগত নিমিলে কিন্তু এতিয়া দেখা গৈছে মানুহবোৰে ইউজুৱেলী চিবিএছই স্কুল প্ৰিফাৰ কৰে কাৰণ বাহিৰতো সেই এই এইটো বোৰ্ডেই বেছিকৈ চলে আৰু হায়াৰ স্টাডীজৰ কাৰণে আজিকালি বাচ্ছাবোৰ বেলেগ ক'ৰবাত যাব প্ৰিফাৰ কৰে মানে ফাৰ্ডাৰ স্টাডীজৰ কাৰণে যদি হয় তেতিয়া পাৰ্চেণ্টেজটো চোৱা যায় ত' চিবিএছইত যিহেতু বেছি পাৰ্চেণ্টজ উঠে সেইটো কাৰণে ইউজুৱেলী মানুহবোৰে চিবিএছই বোৰ্ডটো প্ৰিফাৰ কৰে স্কুল্চৰ বহুত ডিফাৰেঞ্চ আছে প্ৰাইভেট আৰু গভৰ্মেণ্ট স্কুলবোৰত গভৰ্মেণ্ট স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হওঁক বা কোৱালিটী অফ টিচিং যিটো হয় সেইটো অলপমান প্ৰাইভেট স্কুলছবোৰতকৈ কম আৰু এটা কথা হেৰি হয় কাৰণ কিয় যিটো বেকগ্ৰাউণ্ডৰ পৰা আহে অসমীয়া মিডিয়াম স্কুলত সেইটো ইউজুৱেলী ফেমিলিত সেই পঢ়া যিটো বেকগ্ৰাউণ্ড আছে সেইটো নাথাকে ছ' সেইটো কাৰণে মানুহে প্ৰাইভেট স্কুল্ছবোৰ মানুহে বেছি প্ৰিফাৰ কৰা হয় আজিকালি আৰু ইংলিছ মিডিয়াম স্কুলবোৰ বেছি বেছিকে প্ৰিফাৰ কৰে অসমীয়া স্কুলো বহুত ভাল ভাল আছে গুৱাহাটীত অসম অসম জাতীয় বিদ্য়ালয়খন এখন আছে সেইখন বহুত ভাল স্কুল বহুত নাম কৰে ষ্টুডেন্টছ বহুত ভাল ভাল ষ্টুডেন্ট তাৰপৰা ওলাই গৈছে আগতে কলেজিয়েটখন বিৰাট ভাল আছিল সেইখনৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহ ওলাইছে পাছ কৰি কামৰূপ একাডেমী আছে চ' সেইবোৰ কিছুমান আমাৰ গভৰ্ণমেণ্ট স্কুল্চ হয় কিন্তু যদি আমি ইনফ্ৰাষ্ট্ৰকচাৰ আৰু কোৱালিটী অফ টিচিং বা এডুকেশ্বনটো চাওঁ তেতিয়া প্ৰাইভেট স্কুল্চবোৰত অলপমান বেছিকৈ বেছি অলপমান ইম্প্ৰুভ হয় সেইকাৰণে পেৰেণ্টচ বা বাচ্ছাবোৰেও ইউজুৱেলী প্ৰিফাৰ কৰে কোনোবা প্ৰাইভেট স্কুলতে যোৱা চিবিএছই বোৰ্ডত যোৱা চ' সেইবোৰে আৰু এনেকুৱা এতিয়া অলপমান ছেবা বোৰ্ডটো অলপমান কিবাকিবি পেপাৰ লীক হয় কিবাকিবি প্ৰব্লেম হয় সেইটো কাৰণেও বহুত আজিকালি চিবিএছইলৈ ট্ৰান্সফাৰ লৈ লয় চ' সেইবোৰেই আৰু এইকেইটাই আমাৰ গুৱাহাটীত বৰ্তমান চলি আছে এইকেইটা বোৰ্ড